মই ইয়াত টিভি চাই ভাল পাওঁ টিভি চিৰিয়েল চিৰিয়েল চাই ভাল পায় মা সৰু সৰু ল'ৰা ছোৱালীয়ে আমাৰ কাৰ্টুন চাই ভাল পায় টিভি চাই আমাৰ অসমীয়া মাইকী মানুহবোৰে মাইকী মানুহে কিছুমানে চিৰিয়েল চাই ভাল পায় মনোৰঞ্জনৰ কাৰণে অসমীয়া চিনেমা বেহাৰবাৰী আউটপোষ্ট আদি তেনেকুৱা ধৰণৰ চিনেমা ফিল্ম চাই ভাল পায় টিভি চাই ভাল পায় টিভি চাই ভাল পায় আৰু সৰু সৰু কণমানি কণমানি ল'ৰা ছোৱালীয়ে কাৰ্টুন চাই ভাল পায় আৰু কাৰ্টুন চাই ভাল পায় কাৰ্টুন চাই ভাল পায় মনোৰঞ্জন মনোৰঞ্জন কৰে নিজে হাঁহি ফূৰ্তি কৰে আৰু অসমীয়া মানুহে কিছুমানে একেলগে বহি মনোৰঞ্জন কৰিবৰ বাবে টিভি চাই অসমীয়া চিৰিয়েল চাই বেহাৰবাৰী আউট পোষ্ট তেনেকে ধৰণৰ বহুতো ধৰণৰ চিৰিয়েল চায় আৰু চিৰিয়েল চাই তেনেকুৱা ধৰণৰ মনোৰঞ্জন কৰে আৰু সৰু অকমানি কেঁচুৱা পোৱালি চোৱা লোৱা ছোৱালীয়ে পোৱালিয়েও বেছিভাগ চাই ভাল পায় বেছিভাগ চাই ভাল পায় কাৰ্টুন কাৰ্টুন দৰেমন দৰেমন দৰিমন পটো পাত্ৰ আদি চাই ভাল পায় আৰু সেইবাবে তেওঁলোকে সেই তেনেকুৱা বস্তুবোৰ চাই তেওঁলোকৰ মনোৰঞ্জন মনোৰঞ্জন কৰে আৰু মাইকী মানুহ কিছুমান মাইকী মানুহে মাইকী মানুহে চাই ভাল পায় বেহাৰবাৰী আউটপষ্ট চিৰিয়েল তেনেকুৱাবোৰ চায় মানুহে মনোৰঞ্জন কৰে আৰু সেইবোৰ চায়েই মানুহৰ মনৰ আশা পূৰণ কৰে আৰু বহুতো মনোৰঞ্জন কৰে আৰু অকমানি ল'ৰা ছোৱালীবোৰে মিলি তেওঁলোকে চাই ভাল পায় কাৰ্টুন কাৰ্টুন চাই তেনেধৰণৰ বহুতো মনোৰঞ্জন কৰিব বিচাৰে সেয়ে টিভি টিভিয়ে বেছি চাই ভাল পায় আৰু টিভি টিভি মোবাইল মোবাইল বেছিকে টিভি মোবাইলত টিভি মোবাইল চাই তেওঁলোকে বেছি ভাল পায় আৰু তেওঁলোকে মোবাইল টিভি চাই তেওঁলোকে মনোৰঞ্জন কৰে আৰু তেওঁলোকৰ নিজেই মনটো সান্তনা দিয়ে আৰু সেইবোৰ চাই মানুহৰ বহুত ভাল পায় সেইবাবে তেওঁলোকে নিজেই বহুত বেছি ভাল পায়